পৰম্পৰাগত যিবোৰ নৃত্য আছে সেই নৃত্যবোৰ মই সংৰক্ষণ কৰা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবোঁ কিয়নো গ্ৰাম্য সমাজৰ যিবোৰ পৰম্পৰাগত নৃত্য আছে অসমীয়া তেওঁলোকক এতিয়া বিশ্ব দৰবৰলৈ অনাৰ প্ৰয়োজন হৈ গৈছে যিহেতু অসমখনত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে বাস কৰে ৰাভা বড়ো হওক তিৱা ডিমাচা কছাৰী সোণোৱাল কছাৰী মৰাণ মটক আদি বিভিন্ন জাতি জনগোষ্ঠীৰে সংমিশ্ৰিত অসমখন এখন ৰাজ্য আৰু ইয়াত পৰম্পৰাগত নৃত্য বহুতো আছে কেৱল যে বিহু নৃত্যই পৰম্পৰাগত নৃত্য সেইটো নহয় সেইটো আচলতে এটা অসমীয়া নৃত্য কিন্তু আৰু বিভিন্ন ধৰণৰ নৃত্য আছে অসমত গতিকে তেওঁলোকৰ আভাস যিদৰে আপোনাৰ ফাৰক্ৰান্তি নৃত্য আছে হামজাৰ আছে এইবোৰ নৃত্য বিশ্বদৰবাৰলৈ উলিয়াই আনিব লাগে আৰু কিদৰে তেওঁলোকে নৃত্য গীতৰ মাজেৰে গোটেই সকলো ধৰণৰ কৃষি উৎসৱ হওক বা যুদ্ধ বিগ্ৰহ আদিৰ সময়ত এই নৃত্যবোৰে কিদৰে অৰিহণা যোগাইছিল সেই বিষয়ে সকলো লোকে অৱগত হোৱাটো প্ৰয়োজন গতিকে এই নৃত্যসমূহ সংৰক্ষণ হ'ব লাগে